যোৰহাটৰ পৰা মই এখন হেল্ল' শুনিছে নে হয় মই পৰিশ্মিতা বৰগোঁহাই কৈছোঁ যোৰহাটৰ পৰা আপোনালোকৰ ডিলাৰ পৰা মই এখন ইস্কুটি ল'ব বিচাৰিছিলোঁ অঁ চাৰ্ভিচিং চেণ্টাৰটো আপোনালোকৰ তাতে পামনে

ইস্কুটি এখন ল'ম এইকেইদিনতে আপোনালে ফোন কৰি জনাম বাৰু আগদিনা হয় ঠিক আছে মই আপোনাক ফোন কৰি জনাই দিম